মই তেজপুৰৰ বাসিন্দা তেজপুৰত এতিয়া বিখ্যাত কলেজ বুলি ক'বলৈ গ'লে আপোনাৰ দৰং কলেজ আছে তাৰপিছতে তেজপুৰ কলেজ আছে এনেকে দু দুখন মহাবিদ্যালয় মানে সকলোৱে জানে বা পৰিচিত তাৰ উপৰি ওচৰে পাজৰে আপোনাৰ কলিয়াবৰ কলেজ আছে যোন যোনখন আপোনাৰ তেজপুৰৰ পৰা বেছি দূৰত নহ'ব তাৰ উপৰি ধৰিলওক জামুগুৰি আছে জামুগুৰিলৈ যাব পাৰি ওচৰতে বিশ্বনাথ কলেজ আছে সেয়াও ওচৰতে বাকী স্কুলীয়া জীৱন মই ইয়াতে অতিক্ৰম কৰিছোঁ স্কুল মই ডনবস্ক'ত পঢ়িলোঁ ডনবস্ক' হাই ছেকেণ্ডেৰী স্কুলত পঢ়িলোঁ তাৰপৰা ওলাই পেলাই মই বাকী হাই ছেকেণ্ডেৰী পঢ়িলোঁ আপোনাৰ প্ৰাকজ্যোতিকাত প্ৰাগজ্যোতিকাত পঢ়ি তাৰপিছতে মই ডিগ্ৰী পঢ়িলোঁ ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং কৰিবলৈ মই বাহিৰলৈ গুচি গ'লোঁ বাহিৰত মই আন্না ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেচন কৰিলোঁ কৰি পেলাই এতিয়া বৰ্তমান তেজপুৰতে আছোঁ আৰু তেজপুৰৰ বাকী যি কলেজ কেইখনত সকলো বিভাগেই ভাল বুলি মই জানো মোৰ নিজৰ ভাইটি দৰং কলেজৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰিছে ষ্টেটিছটিক্স ডিপাৰ্টমেণ্টত সি বৰ্ত্তমান মাষ্টাৰছ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সি এনট্ৰেনছ দি আছে আৰু সি অপেক্ষাৰত